মোৰ প্ৰিয় খেলুৱৈ শচীন তেণ্ডুলকাৰ মহেন্দ্ৰ সিং ধোনি এওঁলোকে বহুত কষ্ট কৰি অতি দুখীয়া ঘৰৰ পৰা আহি কষ্ট কৰি কৰি খেল পৰিৱেশন কৰি দেশৰ ভিতৰতে শ্রেষ্ঠ সন্মান লাভ কৰাৰ উপৰিও বহুত সম্পত্তিৰ অধিকাৰী হৈছে আৰু এওঁলোকৰ দুজনৰ অমায়িক স্বভাৱটো মোৰ খুব ভাল লাগে অতি ভদ্ৰ অতি নম্ৰ কথা কোৱাৰ যি গুণাগুণ আছে সেইবিলাক দেখি মই খুব ভাল পাওঁ এখেতসকলক লগ পালে মই সুধিম যে আপোনালোকে আপোনালোকৰ নিচিনা আৰু উঠি অহা ল'ৰা ছোৱালীসকলক উৎসাহ দি আপোনালোকৰ নিচিনা বনাবলৈ চেষ্টা কৰক